মই প্ৰথম এজনী বাইদেউৰ পৰা মই কাটিং চিলাই শিকিছিলোঁ বাইদেউটোৱে ধুনীয়াকৈ শিকাইছে তাতে ধৰক কেনেকৈ জোখ ল'ব লাগে কেনেকে কি কৰিব লাগে বাইদেউটোই গোটেইখিনি শিকাইছিলে তাতে আমি লগ হৈ বিছজনী মান মহিলা গৈ তাতে আমি শিকিছিলোঁ বইদেউটোৱে শিকাইছে তাৰপিছত আমি নিজে নিজে ঘৰত আহি চিলাই কৰিব ল'লোঁ অলপমান ভুল হৈছিল কটা জোখ মাখত তথাপিও আমি এনেকৈ শিকি শিকিয়ে আমি কৰিলোঁ তাৰপাছত কাষ্টমাৰে এটা দুটাকৈ সেনেকৈ কাপোৰ দিয়া আৰম্ভ কৰিলে কৰাত কিছুমান কোনোবাদিনা কাৰোবাৰ টান হয় কাৰোবাৰ ঢিলা হয় সেনেকৈ দিওঁতে আকৌ ঠিক কৰিব দিয়ে আকৌ ঠিক কৰোঁ আকৌ ঠিক কৰিব দিয়ে সেনেকৈ দি দি দি দি আমি লাহে লাহে পৰা হ'লো এতিয়া কিছুমানে কাৰোবাৰ মেখেলা কাৰোবাৰ চাদৰ সেনেকৈ চুৰিদাৰ কামিজ পেণ্ট সেনেকৈ চিলাবলৈ দিয়ে কোনোবা দিনা টান হয় আকৌ খুলো আকৌ চিলাই দিওঁ সেনেকৈ কৰি ঢেৰ শিকি শিকিয়ে কৰিলোঁ কাষ্টমাৰৰ গালি খাবলগীয়াও হৈছিলে কোনোবাদিনা তাৰপিছত এতিয়া আকৌ পাৰা হ'লোঁ আৰু সেনেকৈ শিকি শিকিয়ে পৰা হৈ গ'লোঁ ওচৰৰে এতিয়া আমাৰ ওচৰত স্কুল আছে স্কুলৰ কিছুমানে ইউনিফৰ্মবিলাকো অৰ্ডাৰ দিয়ে সেনেকৈ অৰ্ডাৰী কামো কৰোঁ তাত লগৰ সকলো কিছুমানে আকৌ আহে ব্লাউজ চিলাব দিয়ে সেনেকৈ চিলাই কৰোঁ আৰু এতিয়া সেনেকৈ চিলায়ে আছোঁ বাৰু শিকি শিকি এতিয়া অৱশ্যে চিলাব পৰা হ'লো এতিয়া কোনো কমপ্লেন নাই সেনেকৈ আছোঁ আৰু চিলাই ওচৰত এতিয়া দোকান এখনো খুলি ল'লোঁ ঘৰৰ ওচৰতে দোকানখন খুলি লৈ এতিয়া সকলো এতিয়া নিজে জোখ মাখ কৰি কাটি চিলাব পৰা হ'লো আমাক প্ৰথম এইয়া স্কিল ডেভলপমেণ্টৰ পৰাই আমি শিকিছিলোঁ তাতে দুজনী বাইদেৱে ইমান ধুনীয়াকৈ শিকালে বাইদেউ দুজনীয়ে তাৰপিছত আহি আকৌ চিলাবলৈ কঠিন হৈছিল যদিও এনেকৈ বাইদেউ ওচৰত আকৌ লৈ যাওঁ আকৌ শিকাই দিয়ে বাইদেৱে কেনেকৈ কি কৰিব লাগে তাৰপিছত বেয়া হৈ গ'লে আকৌ বাইদেৱে ধুনীয়াকৈ সেইবিলাক চিলাইবিলাক খুলে খুলি আকৌ শিকাই হেৰি কৰি দিয়ে ঠিক কৰি দিয়ে আমি আকৌ ঘৰত আহি চেষ্টা কৰোঁ চিলাবলৈ চিলোৱাৰ পিছত সেনেকৈ লাহে লাহে লাহে আমি এতিয়া চব পৰা হ'লো আৰু কৰিব কাৰণে এতিয়া ঘৰতে মই সেনেকৈ ওচৰতে দোকান এখন খুলি লৈ সকলো ধৰণৰ কামেই এতিয়া অৰ্ডাৰ লওঁ সকলো ইউনিফ্ৰম হওক যিকোনো কাপোৰ মেখেলা চাদৰ ব্লাউজ জিনচ চিলাব দিয়ে এতিয়া চিলাব পৰা হ'লো এতিয়া অসুবিধা নাপাওঁ আৰু এনেকৈ প্ৰথমতে দিগদাৰ হৈছিল কিমান কেনেকৈ চিলাম কি কৰিম কি হেৰি কৰিম কাটোতে কোনোবাদিনা বেঁকা বেকি হয় তেতিয়া আকৌ অসুবিধাত পৰোঁ তেতিয়া আকৌ বাইদেউজনীৰ ওচৰত লৈ যাওঁ কাষ্টমাৰৰ গালি খাম বুলি তাৰপাছত আকৌ বাইদেউহঁতে ধুনীয়াকৈ শিকাই দিয়ে আকৌ লৈ আহোঁ আহি চিলাই এতিয়া শিকি শিকি শিকি শিকি ঢেৰখিনি কামেই আমি জনা হ'লো এতিয়া আৰু প্ৰব্লেম নাহে বাৰু এতিয়া যিমান পাৰোঁ চিলাই আছোঁ আৰু চিলাই থাকিম বুলি ভাবিছোঁ এতিয়া তাৰে বাইদেউহঁতৰ অভিজ্ঞতাৰপৰা আমি এতিয়া যিখিনি আমি কৰি আছোঁ সেইখিনি কৰিব পৰা হৈ আছোঁ কি কৰিব পৰা যায় চলাই থাকিম বুলি ভাবিছোঁ দোকানখন এতিয়া চিলাই চিলাই এতিয়া গোথঁনিও লগাওঁ কাপোৰত গোথঁনি চোথঁনি সেইবিলাক সকলো ধৰণৰ কামেই আমি পৰা হ'লো এতিয়া বিশেষ অসুবিধা নাই আৰু এতিয়া চিলাই কাম কাৰোবাক শিকাব দিলেও এতিয়া ধৰক অলপ অলপকৈ যিখিনি জানো সেইখিনি শিকাব পাৰোঁ কোনোবা কোনোবা আহেও শিকিব ওচৰত সেনেকৈ শিকাইয়ো দিয়া যায় আৰু কোনোবাই কিবা কাটিব দিয়ে সেইখিনি কাটিও দিওঁ যিখিনি পাৰোঁ সেইখিনি মোৰ মোৰ অভিজ্ঞতাৰপৰা যিখিনি পাৰোঁ সেইখিনি দিব চেষ্টা কৰোঁ আৰু ইষ্টুডেনো আছে ইষ্টুডেনকো কাটিঙৰ সেইবিলাক শিকাওঁ কেনেকৈ কি মেচিনত কি কৰিব লাগে কি সেইবিলাক সকলো সঁজুলিৰ বিষয়েও শিকাই দিওঁ মেচিন কিবা বেয়া হ'লে সেইবিলাকো শিকাই দিয়া যায় কেনেকৈ কি কৰিব লাগে মেচিনৰ কাম মেচিনটো বেয়া হ'লে ক'ত কি খুলি ক'ত কি ঠিক কৰিব লাগে হেইখিনিও শিকাই দিয়া যায় ইষ্টুডেণ্টখিনি মোটামুটি ৰাখিছোঁ চাৰি পাঁচজনীমান মান ইষ্টুডেণ্ট আছে শিকাওঁ তেওঁলোকক তেওঁলোকে আহি বৰ্তমান শিকি আছে যিখিনি পাৰোঁ সেইখিনি কৰি আছোঁ আৰু এতিয়া দোকানখন চলি আছে চলাই আছোঁ